গাঁৱৰ অঞ্চলত সৰু সুৰা দোকান কাপোৰৰ হওক গেলামালৰ হওক সৰু সৰু আৰু গাড়ী চলাচলো খুব কম আৰু গাঁৱৰ মানুহে বিশেষকৈ চহৰলৈ বুলিয়েই গুচি আহে সস্তাত পাম বুলি কাৰণ চহৰৰ পৰাই গাঁৱলৈ বস্তুবোৰ নিয়া হয়

দামটো অলপ বেছিকৈ ল'বলগীয়া হয় সেইবাবে প্ৰায় মানুহে চহৰলৈ বুলিয়েই আহে আৰু গাড়ী ঘোৰা আদি কম গাঁও অঞ্চলৰ কাৰণে বজাৰ কৰি অহা যোৱা কৰিবলৈও দিগদাৰ হয় নগৰত যেনেকুৱা ধৰণৰ যি বস্তু লাগে সকলো বস্তু পোৱা যায় প্ৰত্যেকটো বস্তুৱে নগৰত পোৱা যায় বাবে সকলোখিনি সুবিধা নগৰত আছে আৰু গাঁৱত নাই কাৰণ দোকান বজাৰো গাঁৱত বহুত কম সেইবাবে মানে নগৰে নগৰ অঞ্চলতে ব্যৱসায় চলোৱা সুবিধা বেছি বুলি ক'ব পাৰোঁ